হেল্ল' অঁ কি কৰা হৈছেনো অঁ মই আকৌ বোলো মই কাইলৈ আপোনালোকৰ সেইফালে যাম বুলি ভাবিছিলোঁ হ'লে ফুৰিবলৈ

চিনি নাই পোৱা ছাগৈ মোক অঁ অঁ শিৱসাগৰত শুনিছোঁ বাৰু সেইটো কাৰণে বোলো এই নাম্বাৰটো মানে ফোন কৰোঁচোন বোলো মই ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ আৰু এই নাম্বাৰটোতে ফোন এটা কৰোঁচোন অঁ অঁ হয় হয় অঁ এই মনত আছে নি মই আকৌ বোলো নাই বুলিহে হয় নেকি

এই নাই দেখা নাই দেখা সেইটো কাৰণে মই এই নাম্বাৰটো মোৰ ছেইভ আছে যেনিবা চা চিনাকি নাই যদিও মই বোলো এই নাম্বাৰটোতে ফোন এটা কৰি চাওঁচোন মই ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ অঁ আপোনাৰ তেতিয়া মনত আছে চিনি পায় আৰু

অঁ অঁ

অঁ ঠিক আছে তেতিয়া মই কাইলৈ যাম হেৰি ফুৰিবলৈ দেখুৱাবগৈ জেগাবোৰ দেই অঁ অঁ কেইদিনমানৰ কাৰণেই যাম আৰু মানে দিন দীঘলীয়াকৈ গ'লে ভাল হ'ব আৰু অঁ অঁ অঁ অঁ নাই যাম মই যাম বুলিয়েই ভাবিয়ে তাৰমানে সেইকাৰণে ফোনটো কৰা হৈছে যেনিবা অঁ কৰিম কৰিম কল কৰি ল'ম বাৰু কল নকৰাকৈ আকৌ গ'লে মানে মই চিনি জানি নেপাৱেঁই জেগাডোখৰ ধৰি লোৱা তেনেকৈ গৈয়ে পোৱা নাই আৰু অঁ অঁ অঁ হ'ব তেতিয়া হ'ব